অঁ হিমাংশু ভালনে অঁ ক'ত আছা আচ্ছা কোৱা চাকৰি এপ্লাই মানে কি আছাম ডাইৰেক্ট ৰিকুৱায়াৰমেণ্টটোতো মই কৰিলোঁ সেইটো আকৌ এম্প্লয়মেণ্ট এক্সচেঞ্জখন আকৌ ৰিনিউ কৰিবলৈ কৈ আছে তুমি কৰিছা নেকি সেইটো নাই কৰা ন নাই সেইটো কৰি ল'বা কৰি ল'ব লাগিব সেইটো অঁ মই কৰিলোঁ আৰু তুমি এছ এছ চি এছ এছ চি খনৰ ফৰ্ম ফিল আপ কৰিলা নাই এছ এছ চিখনৰ কৰা নাই ন প'ষ্ট ওলাইছেতো দুই হা দুই হাজাৰ পঞ্চাছটামান প'ষ্ট ওলাইছে হয় হয় আৰু লগতে আৰ আৰ বিতো প'ষ্ট ওলাইছে ভালেমানকেইখন লাষ্ট ডে'টখনেই গম পোৱা নাই খালী লাষ্ট ডে'টখন মই তেনেকৈ চোৱা নাই কিন্তু এই মাহৰ এই মাহৰ ভিতৰতে লাষ্ট ডে'ট নেকি অঁ নহয় ওঠৰ তাৰিখ লাষ্ট ডে'ট পৰহি ওঠৰ তাৰিখ হেল্থতো কৰি থৈছা ন আজি আজি আকৌ ৱ'মেন চাইল্ড এণ্ড ডেভেলপমেণ্টৰ পৰাও ছশ ছশ পঞ্চাশটা মান আকৌ প'ষ্ট ওলাইছে আজি ওলাইছে সেইটো পঁচিছ তাৰিখলৈকে লাষ্ট ডে'ট এইবোৰ গোটেখিনি এপ্লাই কৰিব লাগিব সেইটোৱে সেইটো কৰি ল'লে ভালে আছে

বেলেগ কিবাতো তেনেকুৱাকৈ আৰু চোৱা নাই অসমৰ কাৰণে এনেই বাকী ইষ্টে অল ইণ্ডিয়া বেছিছত বেংকৰ কেইটামান প'ষ্ট ওলাইছে আকৌ স্কুল কটন কলেজতো অকণমান প'ষ্ট ওলাইছে কেইটামান

ৰেইলৱে'টো ৰেইলৱে'টো কৰিছা ন নেক্সট মান্থত আছে আচ্ছা আচ্ছা ঠিকে আছে ঠিকে আছে মই ৰেইলৱে'টো কৰা নাই মই ৰেইলৱে'টো কৰিব লাগিব ঠিক আছে ঠিক আছে হ'ব বাৰু দিয়া হয়